যিহেতু মই ষ্টুডেণ্ট ত' মোৰ একো সন্তান নাই ত' মই ভাবোঁ কি আহিবলগীয়া জন্ম প্ৰজন্মক ইতিহাসৰ জ্ঞান দিয়াতো জৰুৰী বুলি ভাবোঁ কাৰণ আমি যদি নিজৰ ইতিহাসক কথাই নাজানো তেতিয়াহ'লে আমি নিজৰ ভৱিষ্যতো সফল কৰিব নোৱাৰিম আৰু আমি যোনটো জাগাত থাকোঁ তাৰেই ইতিহাস জনাতো দৰকাৰী বুলি ভাবোঁ কাৰণ যেতিয়া আমি ইতিহাসটো জানো তেতিয়া আমি গম পাম কি হৈছিল কি হোৱা নাই কেনেকে এইটো জাগাটো আহিছিলে যে কেনেকে মানে মানুহ বেলেগ বেলেগ মানুহ বাস কৰিছিল সেইচব জানিম আৰু আৰু যদি আমি ইতিহাসৰ কথাটোৱেই নাজানো নিজৰ স্থায়ী তেতিয়াহ'লে এইটো লাজৰ কথা হ'ব কাৰণ আমি আৰু মোৰ যেতিয়া সন্তান হ'ব নিশ্চয় মই ইহঁতক ইতিহাসৰ কথাটো কথাবোৰ ক'ম অসমৰ ইতিহাস আৰু যিমান যি লাগে সেই চব